হেল্ল' মৌচুমী নেকি ঐ মই প্ৰণীতাই কৈছোঁ আকৌ দোকান কেনেকুৱা চলিছে বিহু ওচৰ পাইছেহি নহয় বস্তু ভৰাইছা নাই অঁ বিহু ওচৰত কাষ্টমাৰ আহিব অলমান অঁ ওলাবা আকৌ এদিন গম পাইছা নাই তিনিচুকীয়ালৈ যাম ওলাবা আকৌ কাপোৰ এতিয়া ধৰি লওক বিহুত এতিয়া এতিয়া যোৰ কাপোৰ কটনৰ ওলাইছে দেখিছানে নাই সেইখিনি আনি কেনে বিক্ৰী কৰিব পাৰিলেও অলমান লাভ পালোঁহেঁতেন মই অলপমান এই বিহু মাল ভৰালোঁ গম পাইছা নাই মেখেলা অলপমান আনিলোঁ এনেকৈ ধৰি লওক ফুল বচা মেখেলা তাৰপিছত আকৌ কটনৰ যোৰ কাপোৰ অলপমান আনিলোঁ তাৰপিছত আকৌ এনেকৈ ধৰি লওক গৰমত পিন্ধা গৰম দিনৰ পিন্ধা কাপোৰ আনিছোঁ আৰু মানে দেই এনেকৈ হাফ পেণ্ট চাফ পেণ্টো হাঁ

হয় নেকি অঁ ওলাবা আকৌ তেতিয়াহ'লে কোনোবা এদিনাখন যাম কি ভাবিছা অঁ অঁ অঁ তুমি ভাল কথা কৈছা তিল পিঠা একপিছত দহ টকা অ' সেনেকৈ যদি আমি এই পেকেটিং হিচাপত বেছি নহয় দহটা দহটা পেকেটিং কৰি কিনে যদি সান্দহ লাডু সান্দহ পেকেট আকৌ এনেকৈ ধৰি লোৱা তিলৰ লাড়ু নাৰিকলৰ লাড়ু এনেকৈ পেকেটিং হিচাপত বিক্ৰী কৰিলে ধুনীয়াকৈ প্ৰফিট পাম ন

ঠিকে কৈছা তুমি

জানো জানো গেছ চেছ লৈ যাব লাগিব আৰু দোকানলৈ দোকান দিব সেনেকৈ গ'লে

ঐ লগতে যে আৰু এনেকৈ পানী টেঙা থ'ব লাগে

হয় হয় হয়

ঠিক কথা কৈছা তুমি

অঁ আৰু শুনা আকৌ তুমি দোকানলৈ গামোচা চামোচা আনিছা নেকি এইবাৰ চাগে গামোচা ৰেটটো বেছি হ'ব গ'ম পাইছা তুমি

পকোৱা সূতা একদম পিয়ৰ হাতেবোৱা গামোচাখন যে তিনিশ টকা হ'ল এক পিছত আমি তিনিশ টকা হৈছে ৰেট পাঁচশ টকা এই যোনবিলাকে পিয়ৰ পকোৱা সূতাৰ বিচাৰে সেইবিলাকে কাপোৰটো ভাল ন সেইখন গামোচাৰ ফুলো আছে দুই আগত গ'ম পাইছা নাই নহয় নহয় তোমাক মানে যোনটো পিয়ৰ ভাল মানে একদম পূৰা কটন যে সেইটো কথা কৈছোঁ দুইহাতে দুই চাইডে মানে এহাত এহাত ফুল আছে মাজত বুটা আছে ইমান মজা নহয় গামোচাখন যোনে কাষ্টমাৰে দেখিব চবেই লং লঙেই কৰিব মই আনিছিলোঁ তেনেকুৱা চাৰি পাঁচখনমান গ'ম পাইছা নাই মই বেছি নাই অনা অঁ দামটো বেছি যে সেই অঁ অঁ সেনেকুৱা অঁ সেনেকুৱাও আনিব লাগিব মই এনেই মানে ডাঙৰ সেইকেইখন দেখি পচন্দ লাগিলে আনিছিলোঁ কেইখনমান বিক্ৰী কৰিলোঁ পাঁচশ টকাকৈ বিক্ৰী কৰিলোঁ যিবিলাকে দেখিছে মানে একদম পূৰা মই ল'ম মই ল'ম মই ল'মেই কৈ থাকে মোক এখন দিব দেই মোলৈ এখন থ'ব দেই সেনেকৈ কৈ থাকিলে এতিয়াও অলপমান আনিবলৈ ভাবিছোঁ তোমাকো কৈছোঁ মানে সেনেকুৱা দুখনমান আনি চোৱাচোন একদম ধুনীয়া বিক্ৰী হ'ব মানে টঙালি ন ঐ তুমি কি কি আনিবা লিষ্টখন লি থ'বা এতিয়াই গম পাইছা নাই বিহু ওচৰ পালেহিয়ে পিছত ঘপপকৈ দোকানলৈ গুচি গ'লে যে পাহৰি থকা হয় বস্তুবোৰ

অঁ ওলাবা আকৌ দুয়োজনী যাম তিনিচুকীয়া লুধিয়ানা মাৰ্কেটত যাম ওলাবা বিহুৰ আগে আগে গম পাইছা নাই এই বাছত সত্তৰ টকা লয় এটাত এজনীত তাৰপিছত তুমি যদি মাল সৰহকৈ আনা তেতিয়াহ'লে হেৰিয়াত আনিব লাগিব আকৌ এইটো কি বুলি কয় আকৌনো অ'টত উঠাই কেনে বাছত আনিবলৈ লাগিব আকৌ সেইডোখৰত মানে বেটেৰী টুকটুকী গাড়ী যে টুকটুকী গাড়ীত উঠাই কেনে মানে একদম বাছ ষ্টেণ্ডলৈকে আনিব লাগিব আনোঁতে ল'ব বিছ টকা চল্লিছ টকামান অঁ কাপোৰ বহুত ৱেট নহয় গম পাইছা নাই কেনেকৈ দাঙি আনিবা অঁ মই সেয়াৰপৰাই আনোঁগৈ আকৌ এই তেতিয়াহ'লে তোমাৰ এখন গাড়ী ভাড়াই নোলাবচোন সিমান প্ৰফিটত ওলাবা অঁ তোমাক মই চিনাকি কৰি দিম নহয় মোৰ লগৰে এজনী বেপাৰ কৰে বুলি ক'লে মানে দোকান আছে বুলি ক'লে মানে সেহেঁতি অকণমান হ'লচেল ৰেটত লগাই দিব ন তুমি এইবাৰ আনিলে মানে সেনেকুৱা গামোচা আনিবা দেই পিয়ৰ একদম কটন মানে একদম হেৰিয়ৰ পকোৱা সূতা যে মাজত বুটা আছে মই কৈছোঁ নহয় ইমান ধুনীয়া বৰা চাউল আছে পঞ্চাছ টকা কে জি মই উলিয়াই দিম নহয় বৰা চাউল বৰা চাউলৰ পঞ্চাছ টকা কে জি অঁ অঁ ভাজি কেনে খুন্দাই নিম আকৌ ৱেট কৰি কৰি পেকেটিং কৰি যাম অঁ নাৰিকল মিক্স কৰি কেনে মাজত চুজি অকণমান ভাজি দি দিব লাগে চেনি তেনি মিক্স কৰি কিনে কেটলি লাগিব দেই কেটলি লাগিব আকৌ ভাপত দিয়া পিঠা বনাবলৈ কেটলি তুমি তোমালোকৰ কেইটা আছে কেটলি মোৰ এটা আছে দুটা কেটলি দুফালে দুটা চৌকাত বহাই দিলে হৈ যাব হয় নাই হ'ব দিয়া হেৰি বহুত ৰাতি হ'ল ন

অঁ অঁ হ'ব দিয়া কৰিম অঁ